হেল্ল' ৰীতা দাস হয়নে অঁ মই আপোনাৰ পাৰ্লাৰত যাব খুজিছিলোঁ থে থ্ৰেডিং কৰিলে কিমান লয় অঁ আৰু ফেছিয়েল অঁ কোনটো কৰিলে ভাল হ'ব অঁ আৰু হেয়াৰ ষ্টাইল কৰিব লাগিছিল অঁ ষ্ট্ৰেট কৰিম আৰু হেয়াৰ এনেই হেয়াৰ কাট দিলে কিমান অঁ মই বেলেগ কাট দিম কোনটো ষ্টেপ কাট দিম ষ্টেপ কাট দিম কোনটো কৰিলে ভাল হ'ব ষ্টেপ কাট ভাল হ'ব নে লেজাৰ ভাল হ'ব লেজাৰ ষ্টেপটো ভাল হ'ব নে এনেই ডাৰেক্ট ষ্টেপ কাটটো ভাল হ'ব অঁ মই লেজাৰ কাটটো দিম বুলি ভাবিছোঁ এনেই লেজাৰ কাটত কিমান অঁ অঁ ফেচিয়েল কৰিলে অঁ গ'ল্ড আছেনে ডাইমণ্ড আছে অঁ আপোনাক এনেই কেতিয়া লগ পাম মোক সোনকালে লাগিছিল অঁ মোৰ বিয়া এখন আছে সেইকাৰণে ঘৰৰ ওচৰৰ সকলোৱে কৰিব বহুত মানুহ অঁ দামটো অকণমান কম কৰিব বেছি নকৰিব সকলোৱে চুলি ষ্ট্ৰেট কৰিব স্পা কৰিব আৰু থ্ৰেডিং কৰিব মুখৰ ফেচিয়েলো কৰিব চুলি হেয়াৰ কাটো দিব

অঁ ঠিক আছে আজি তেনেহ'লে আজি সন্ধিয়া যাম ঠিক আছে বাৰু ৰাখিছোঁ